কৰ্মৰতভাৱে মই এজন শিক্ষক আৰু মই শিক্ষকতা কৰি আছোঁ শিক্ষকতা কৰাৰ বাহিৰেও মোৰ ৰুচি আৰু আগ্ৰহসমূহ বিভিন্ন দিশত আছে তাৰ ভিতৰত মোৰ প্ৰথমটো আগ্ৰহ আছে ফাৰ্মিং কৰা এগ্ৰিকালচাৰ ফাৰ্মিং কৰিবৰ কাৰণে মই বহুত আগ্ৰহ আৰু এই ক্ষেত্ৰত মই কিছু কিছু কামো কৰিছোঁ আমাৰ ডিব্ৰুগড় ডিষ্ট্রিক্টৰ বি ডি অ'ৰ বা ব্ল'ক ডেভলপমেণ্ট অ' অফিচাৰৰ লগত কথা পাতি মই তেওঁলোকৰ আণ্ডাৰত মাটিমাহৰ খেতি আৰু সৰিয়হৰ খেতি কৰিছিলোঁ আৰু তাৰ জৰিয়তে মই স্বাৱলম্বিতাও হৈ হৈছিলোঁ আৰু এইখিনি কৰাৰ ওপৰিও মোৰ ৰুচি বুলি ক'লে বা আগ্ৰহ বুলি ক'লে ঘৰৰ ৰান্ধনিশালত কাম কৰি মোৰ খুব ভাল লাগে মই বিভিন্ন ধৰণৰ খাদ্য বনাই খুব ভাল পাওঁ ঘৰৰ পাকঘৰত নিজে বনোৱা খাদ্য খায়ো মই অতিশয় আনন্দ লাভ কৰোঁ আৰু ইয়াৰ উপৰিও মই বিভিন্ন ধৰণৰ খেলা ধূলা কৰি ভাল পাওঁ মোৰ ভাল লগা খেলৰ ভিতৰত আছে ক্ৰিকেট ফুটবল ভলী আৰু মই ফুটবলৰ বাবে ডিষ্ট্রিক্ট লেভেলত চিলেক্টো হৈছিলোঁ আৰু আগ্ৰহ বুলি ক'লে মই উপন্যাস পঢ়ি খুব ভাল পাওঁ আৰু লগতে কবিতা পঢ়ি খুব ভাল পাওঁ মই নীলিম কুমাৰৰ কবিতা পঢ়ি ভাল পাওঁ আৰু অনুভৱ তুলসীৰ কবিতা পঢ়ি ভাল পাওঁ ইয়াৰ উপৰিও মই উপন্যাস আৰু গল্প পঢ়িও খুব ভাল পাওঁ গল্পৰ ভিতৰত মই পঢ়ি ভালপোৱা এটা অন্যতম গল্প হৈছে লক্ষ্মীনন্দন বৰাৰ সখা দামোদৰ গল্পটো আৰু এই গল্পটোৰ উপৰিও মই পূৰবী বৰমুদৈ গল্প পঢ়ি খুব ভাল পাওঁ আৰু লগতে নাটক পঢ়িও খুব ভাল পাওঁ কুকুৰনেচীয়া মানুহ বুলি এখন নাটক আছে আৰু অৰুণ শ অৰুণ শৰ্মাৰ এইখন নাটক পঢ়ি মই খুব ভাল পাওঁ আৰু লগতে মই নাহৰৰ নিৰিবিলি চাঁ উপন্যাসখন পঢ়ি খুব ভাল পাওঁ অনুৰাধা শৰ্মাপূজাৰীৰ নাহৰৰ নিৰিবিলি চাঁ গ্ৰন্থখন পঢ়ি ভাল পাওঁ আৰু ইয়াৰ উপৰিও মই নিজে কবিতা গল্প লিখোঁ আৰু ৰুচি আৰু আগ্ৰহ বুলি ক'লে মই মোৰ অনুভৱৰ পৰা এইকেইটাই কথা ক'ব পাৰিম